শিক্ষা ব্যৱস্থাটো আমাৰ ইয়াত ইমান ভাল নহয় মানে এই স্কুলত স্কুলত শিক্ষা শিক্ষকসকলে শিক্ষা দিয়ে কিন্তু বেছিকৈ গুৰুত্ব দিয়ে এ ছবিৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে এই যিবোৰ মানে পঢ়াব লাগে সেইবোৰ কিতাপবোৰ নপঢ়াইয়ে আৰু আৰু আৰু স্কুলবিলাকত সচৰাচৰ ব বহি থাকে শিক্ষকবোৰে আৰু বহুত কম পৰিমাণৰ পঢ়াই আৰু ল'ৰা ছোৱালীক গুৰুত্ব দিয়ে আৰু আৰু বহুতখিনি মানে ক্ষেত্ৰতেই হওক মানে ইমান গুৰুত্ব দিয়ে মানে জাষ্ট যাব লাগে চাকৰিটো নামত কৰি আছে কৰি থাকিব লাগে সেই তেনেকুৱা হিচাপেই মানে শিক্ষকসকলে মানে কৰি থাকে যে ভাল শিক্ষা দি পেলাই যে শিশুবিলাকক কেনেকৈ আগুৱাই নিব লাগে আৰু ভাল শি শিক্ষা দি পেলাই যে শিশুসকলক কেনেকৈ আগুৱাই নিব লাগে এজন দেশৰ সু নাগৰিক গঢ়ি তুলিব লাগে সেইটোত গুৰুত্ব দিব লাগিব শিক্ষকসকলে শিক্ষকসকলে যেতিয়া মানে পঢ়াত বেছি গুৰুত্ব দিয়ে তেতিয়াহে মানে ছাত্ৰবোৰে এ এজন সু নাগৰিক হোৱাৰ এটা ভাল পথ বাছি ল'ব পাৰে ঘৰততো পঢ়াটো ঘৰততো প পঢ়েই বা ঘৰতো পঢ়াত গুৰুত্ৱ দিব লাগে মোৰমতে অকল অকল স্কুলতেই পঢ়িলেই যে পঢ়া হ'ব সেইটো নহয় ঘৰতো পঢ়িব লাগে তেতিয়াহে মানে এই ল'ৰা ছোৱালীটো ভাল হয় শিক্ষাটো ভালকৈ ভালকৈ পোৱা যায় আমাৰ ইয়াত কিছুমান আৰু আজিকালি কিতাপবোৰত মানে ছবিবোৰ বেছি দিয়া হয় ছবি ছবিবোৰহে চাই মানে ল'ৰা ছোৱালীবোৰে মানে কিতাপৰ প্ৰতি বেছি আকৰ্ষণ হয় বুলি পেলাই সাধাৰণতে কিতাপত বেছি ছবি দিছে নেকি মোৰ মতে ধাৰণা এটা কিন্তু ছবিবোৰ দিয়াৰ কাৰণে মই ইমানটা ভাল পোৱা নাই কাৰণ ল'ৰা ছোৱালীবোৰ ছবিবোৰতহে বেছি মানে গুৰুত্ব দিয়ে আৰু আমাৰ এনেকুৱা কিছুমান সন্মুখীন হৈছে যে আজিকালি মোবাইলৰ যুগ আৰু মোবাইলতেই মানে এনি টাইম মোবাইলতেই মানে ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনি টাইম মোবাইলতেই লাগি থাকে আৰু মোবাইলৰ দিও আজিকালিতো পঢ়াৰ পঢ়াৰ ব্যৱস্থা কৰিছে অনলাইন যোগেদিও সেইকাৰণে মানে মোবাইলত বেছি গুৰুত্ৱ দিয়া হয়